হয় অ ক'চোন ঘৰতে আছোঁ আৰু কি কৰিবি আজি গাটো ভাল নহয় নগ'লোঁ সেইকাৰণে

কাহানিকৈ

ও পৰা হ'ব অ ৰূপক ৰূপকক ক'ব লাগিব যাম যাম

ঠিক আছে হ'ব দে